সময়ৰ লগে লগে আচলতে আমি বহুত হেৰুৱাইছোঁ সংস্কৃতিৰ উপাদানে বা অন্যান্য উপাদান অন্যান্য অন্যান্য অনুষ্ঠানে হওক বহুত হেৰাই গৈছে সেইবুলি মই ভাবোঁ বিয়ানাম বিহুনাম দিহানাম এইবিলাকৰ কথা ক'বলৈ গ'লে আজিকালি বিয়া এখনত আমি বিয়ানাম গোৱা নুশুনোঁ তাত অৱশ্যে সাজোন কাচোন বা অন্যান্য ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়া হয় যেন লাগে আৰু বিহু নামত আগৰ যিবিলাক নাম বিহু নাম আছিল সেই নামবিলাক প্ৰায় আজিকালি নাই বুলিয়ে ক'ব লাগিব কাৰণ লীলা গগৈৰ নৈ বৈ যায়খন পঢ়িলে আচলতে বহুতখিনি কথা গম পোৱা যায় যে যে তাত বিহুনামবিলাকৰ সুৰ তাল মান কেনেকুৱা আছিল দিহানামৰ ক্ষেত্ৰত আজিকালি দেখিছোঁ মোৰ নিজৰ কথা ক'বলৈ গ'লে আচলতে তাত বেছি সাজোন কাচোন এইবিলাকহে বেছিকৈ পৰে নেকি আৰু যিটো নামৰ যিটো মহিমা সেই যেন মহিমাটো নাই আইনামৰ ক্ষেত্ৰত অৱশ্যে বেলেগ কাৰণ আইনাম এটা ধৰ্মীয় বুলিয়ে মই ধৰোঁ আৰু তাত খুব আন্তৰিকতাৰে আইনাম গোৱা যায় আইনামৰ ক্ষেত্ৰত মই এইখিনি আচলতে এইটো প্ৰসংগলৈ মই আনিব বিচৰা নাই মোৰ মতামততো ক'বলৈ গ'লে আচলতে সময়ৰ লগে লগে বহুতখিনি আমি হেৰুৱাইছোঁ আৰু যিখিনি আছে তাত প্ৰায় বহুতখিনি সান মিহলি হৈ হৈ এতিয়া যেন চলি আছে মোৰ তেনেকুৱা যেন অনুভৱ হয় মই কিয় ক'ব নোৱাৰোঁ